অঁ ইলেক্ট্ৰিচিয়ান দাদাজন হয়নে অঁ মই মানে এই ইয়াৰ পৰা কৈছিলোঁ তোমাৰ গাঁৱৰ ওচৰ দাদাটো যে অঁ এই মোৰ মানে আৰ্থিংডাল অলপ প্ৰব্লেম দি আছে নতুন আৰ্থিং এডাল আনিলোঁ সেইডাল লগাই দিব লাগিছিলে মই কাইলে ফ্ৰী আছিলোঁ কিন্তু মোৰ আৰু অলপ বস্তু কাম তোমাৰ কেবুল চেবুল অলপ চেঞ্জ কৰিব লাগিছিলে নতুন ৱাৰিং কৰিব লাগিছিলে অঁ তেতিয়া তুমি মোক কাইলে ফোন এটা কৰি দিবা কি কি লাগে ক'বা মোৰ ধৰা দুটা ৰুমৰ ৱাৰিং কৰিবলে আছে আৰ্থিংডাল ধৰা পৰা টানিব লাগিবতো অলপ দীঘল হ'ব এডাল আনি থৈছিলোঁ আজি লৈ আহিছিলোঁ মই আহোঁতে ডিউটিৰ পৰা তোমাৰ কিমানকে লাগিব এতিয়া ডেইলি চাই চিতি মানে তেওঁ কোৱা আৰু অঁ আৰ্থিং আৰু ৰুম দুটা বাকী তুমি বস্তুবোৰ একো আনিব নালাগে প্লাচ ত্লাছ আমাৰ ঘৰতে আছে কি কি লাগে সেইখিনি মোৰ আনি থোৱা আছিলে মানে মোৰ আছে অঁ অঁ মই কিছুমান কাম কৰোঁতো সৰু সুৰা এতিয়া এই কেইটা কৰিব অঁ তুমি খালী মানুহটো আহিবা আৰু কি কি লাগে মোক কৈ দিবা অলপ দেৰিকে জনাই পিনি মই ৰুমৰ স্কোৱাৰ ফুটটো বা কিমান দীঘল হয় সেইটো তোমাক জনাই দিম আৰু তুমি অকলে আহিবা নে লগত এজন লৈ আহিবা লগত এজন লৈ আহিবা ন তাৰপা লাইটৰ বাল্ব তুমি লগাব জানা নহয় জানা ন মটৰ এটাও অলপ ভাল কৰিবলে আছিলে কোনোবা মানুহ পাম নেকি মটৰটো মানে আগৰ পুৰণা মটৰটো বেয়া হৈ গ'ল নতুন মটৰ এটা লগাবলে আছে আৰু পুৰণা মটৰটো মানে আমাৰ ইয়াত পানীটো অলপ বেয়াটো অঁ এইটো ফিল্টাৰত লগাম বুলি ভাবিছোঁ কেনেকুৱা বেয়া হ'ব নেকি ভাল হ'ব ন অঁ অঁ বাকী এতিয়া হা হা হয় নেকি বাকী ক'ত ঘৰতে আছা নে কামত ব্যস্ত আছা অঁ কামৰ পৰা আহি আছা নেকি অঁ তেতিয়াহ'লে বাইক চলাই আহিছে ন হ'ব দিয়া আৰু তেতিয়া